মধ্যভোগী মানুহবোৰে শস্য সামগ্ৰীবোৰ বিক্ৰী কৰাত সহায় কৰে হ'লেও শোষণ বুলিও ক'ব নোৱাৰি তেওঁলোকতো থকাৰ বাবেই কিছু কিছু ক্ষেত্ৰত সহায় হয় মানুহৰ তেওঁলোকে আমাৰ কিছুমান শস্য পথাৰতেই কিনি লয় আৰু তেওঁলোকে বহুতো শস্য কম দামতে আমাৰ কিনি লৈ লয় যিটো আমি নিজে ঘৰৰ পদূলিমুখত এখন দোকান দি পেলাই তাত উলিয়াই বিক্ৰী কৰি ভালদৰে উপাৰ্জন কৰিব পাৰোঁ আৰু কেতিয়াবা কেতিয়াবা তেওঁলোকৰ পৰা আমাৰ সুবিধাও হয় কেতিয়াবা আমাৰ বস্তু বিক্ৰী নগ'লে তেওঁলোকে এই আমাৰ পৰা কিনি লৈ যায়